হেল্ল' অঁ মই মোকালমোৱাৰ পৰা কৈছিলোঁ মোক সেই মা মাছ লাগছিলে আমাৰ বিয়া এখন আছিলে ঘৰত আপোনাৰ তাতে কি কি বা আছে বিয়াত যিহেতু অলপমান ভাল মাছ হ'লে ভাল ছালানী নালগে দে একবাৰেই ভালকৈ বিয়াখন পাতো ন অলপমান বেছি লাগছিল বিছ কিলোমান পঁচিছ কিলোমান পায় যা পাও যা এনে দাম চাম কেনেহেনকৈ দিবি মোকালমোৱাৰে হয় তথাপিও যাতে মানুহে আৰু বেয়াকৈ নকয় আৰু মই যাতে আৰু সন্মানটো ৰাখে আমাৰ বিয়া হ'ল সাত তাৰিখে আগষ্টৰ আগষ্টৰ সাত তাৰিখে ছয় তাৰিখে লাগবো ছয় তাৰিখে এই ৰাতি মানে ৰাতিতো ভাজবো না তো দিপ্ৰা মানে দিলি ভাল আৰু অঁ তেনেহ'লে অলপমান কমাই চমাই ধৰবি আৰু ইমান ল'লি অঁ অলপমান মিলাই চিলাই আৰু যাতে আৰু কোনেও বেয়া নাপায় আৰু সেনেহেনকৈ ভাল মাছ দিবি আৰু বিয়া মোকালমোৱাতে দে আমাৰ তোক এড্ৰেছ চেড্ৰেছ কৈ দিম দে তই ঠিক চিক কৰ কেতিয়া কি কৰা ঠিক আছে তেনেহ'লে মই ফোন কৰিম দে ঠিক আছে দে ৰাখ